চখ হিচাপে বাইকিং বা মটৰচাইকেল চলোৱা আৰম্ভ কৰিবলৈ মোক বন্ধুৱে প্ৰেৰণা দিলে আৰু বন্ধুৰ প্ৰেৰণা পায় বাইক বা মটৰচাইকেল চলোৱা আৰম্ভ কৰিলোঁ আৰু বাইক চলাই বা মটৰচাইকেল চলাই বহুত দূৰ অতিক্ৰম কৰি বহুত জিলা পৰিভ্ৰমণ কৰিলোঁ আৰু পৰিবহণ কৰি আহি ঘৰ পাই বহুত নজনা কথা শিকিলোঁ যে বাইকখন কেনেকৈ চলাব লাগে কেনেকৈ লগাব লাগে কেনেকৈ অ'ভাৰটেক কৰিব লাগে কেনেকৈ ৰখাব লাগে বহুত মোক বন্ধুৱে বাইকৰ যোগেদি বহুত কথা শিকালে আৰু আজিকালি বাইক বা মটৰচাইকেল নহ'লে ক'তো যাব নোৱাৰি বাইকখন হ'লে ফুৰিবলৈ যাওঁ যোৱা হয় দোকান বজাৰ কৰিবলৈ যোৱা হয় বিয়া খাবলৈ যোৱা হয় বাইকখনে দুই তিনিজন মানুহৰ সাহস দিয়ে বাইকখন নহ'লে মানুহৰ দিনতে আধাৰ হয় বাইকৰ যোগেদি বহুত মিতিৰ ফুৰিব পৰা হয় বহুত বন্ধুৰ লগত টাইম কটোৱা হয় সময় নষ্ট কৰা হয় বাইকখন হ'লে চব জেগাতে যাব পাৰোঁ আৰু চব জেগা চাব পাৰোঁ বাইকখনে আমাক নিজৰ পৰিয়ালটো ফুৰিবলৈ যোৱা হয় মেডিকেললৈ যোৱা হয় বাইকৰ যোগেদি বহুত সুবিধা পাওঁ বাইকখন হ'লে আমাৰ